অ' হেল্ল' মই নগেন মেধিয়ে কৈছো অ' কোৱাচোন কোন জোনালী অ' ভালেই অ' গা মূৰ ভালে আছে হেৰি অ' ভালেই কোন জোনালী অ' অ' অ' অ' অ' অ' চিনি পাইছো অ' অ' এতিয়া তুমি কি কৰি আছা অ' অ' ভালেই মইটো এতিয়া খেতি বাতি আগৰ কৰি এতিয়া ধৰকচোন কমি গৈছে আৰু আগৰ যেনেকৈ কৰিছিলো এতিয়া এতিয়া দেহাৰো বল নাইকিয়া হৈছে আৰু তথাপিও এ অ' অ' অ' অ' আজিকালিটো চব মেচিনেই আৰু অ' অ' অ' অ' অ' আগৰ যিবিলাক মানুহে খেতি কৰিছিলে পচন সাৰ প্রয়োগ কৰিছিলে আৰু আগৰ মানুহবিলাকে গৰুৰে হাল বাইছিলে মানুহৰ সুস্বাস্থ্য আছিলে মানুহ নিজেই মানে হালখন বোৱাৰ লগতে ৰাতিপুৱা সোনকালে উঠি হাল বায় মানুহে খেতি কৰি সাৰ পানী নিদিয়া বস্তু খাইছিলে আৰু তেতিয়া মানুহৰ স্বাস্থ্য ভালে অছিলে আৰু খেতি বাতিও ভাল হৈছিলে তেতিয়া মাটিৰ উৰ্বৰা শক্তি আছিলে এতিয়াটো উৰ্বৰা শক্তি নাই মাটিৰ এতিয়া ৰাসায়নিক সাৰ দিয়াৰ কাৰণে মাটি একেবাৰে হেৰিয়ে হৈ গৈছে গতিকে

সেইটো এতিয়া যি মেচিনে কৰিছে সেই মেচিনে কৰা কাৰণে মানুহখিনি সুখ হৈছে কিন্তু মানুহৰ আয়ুসটো কমিছে কাৰণ মানুহে যেতিয়া পৰিশ্ৰম নকৰে তেতিয়া সুস্বাস্থ্য কেনেকৈ থা হ'ব পৰিশ্ৰম কৰিব লাগিব মানুহে আৰু ৰাসায়নিক সাৰটো কিছুমান কোম্পানীয়ে এনেকুৱা সাৰ কিছুমান উলিয়াইছে ভেজাল সাৰ কিছুমান কোম্পানীয়ে ভাল সাৰ উলিয়াইছে গতিকে বজাৰত ভেজালো বিক্ৰী হৈছে বা ভালখিনিও বিক্ৰী হৈছে যোনে যেনেকৈ কম দামত পাই বেয়াখিনি আনি হেৰি কৰি সিঁচিছে তাৰ কাৰণে মাটি বেয়া হৈ গৈছে গতিকে আজিকালি সেই পদ্ধতিৰ কাৰণে মাটিও বেয়া হৈছে আৰু লগতে মানুহৰ যাৰ কাৰণে মানুহ অনেক বেমাৰী হ'ল বেমাৰী হোৱা কাৰণে ধৰক মানে বেছিদিন মানুহ জীয়াই থাকিব নোৱাৰা হৈছে বেমাৰী হৈছে মানুহ সেইখিনিকে কৈছো আৰু অ' বাৰু অ' অ' তুমিও আহিবা কেতিয়াবা অ' অ'